গাড়ী আমাৰ কাৰণে মানে ইমানে অত্যাৱশ্যকীয় এটা স সঁজুলি বা আহিলা যি নেকি নহ'লে আমি দিনটোত এ একো কামেই কৰিব নোৱাৰো মোৰ ভেনিটি বেগতটো অনবৰত মই এখন কটাৰী ৰাখো এ ইয়াৰ উপৰি বিয়া সকাম অ' আমাৰ পাকঘৰলৈকে অনবৰতে আমি দিনটোত কটাৰী ব্যৱহাৰ কৰিয়ে থাকো আৰু এই কটাৰী বিভিন্ন ধৰণৰ আকৃতিৰ আছে বা ষ্টীলৰো পোৱা যায় আজিকালি মেটেল বেলেগ বেলেগ ধাতুৰ মানে পিতলৰো কটাৰী সাজে লোৰ পৰা বেছিকৈ সজা হয় আৰু ঠাই ভেদে কটাৰীৰ আ আকৃতিটো বেলেগ মেঘালয়ত সাধাৰণতে খাচীয়া সকলে যিবিলাক কটাৰী ব্যৱহাৰ কৰে সেইবিলাক আমাৰ ফালে নহয় আজি ব্যৱহাৰ নহয় কটাৰীটো দেখিবলৈ সুকীয়া অলপ শ্বেপটো আৰু এনেই বিভিন্ন ধৰণৰ কটাৰীৰ নাম আছে না কিছুমান কটাৰীৰ আগ লগা নাল এটাত থাকে কাঠৰ বা আজিকালি প্লাষ্টিকৰো হয় সেইখন কটাৰীৰ নলোৱা কটাৰী বুলি কয় আৰু এবিধ থাকে দা মানে সাধাৰণতে চপাই থ'ব পাৰি ফ্ৰেম এটা থাকে ডবোৱা কটাৰী বুলিও কয় আৰু সৰু একেবাৰে বন্ধ কৰিব পৰাৰ পৰা নোৱাৰালৈকে কিছুমান কটাৰী থাকে যাক চুৰী কটাৰি বুলি কোৱা হয় আৰু এই কটাৰী মানে ধনাত্মক দিশ মানে ইমানেই বেছি ইয়াক সাধাৰণতে প্ৰয়োজনীয় কামতে ব্যৱহাৰ কৰা হয় কাৰণ কোনেও কটাৰী নোহোৱাকৈ এটা দিন বা এসাঁজ ভাতো আমি ধৰক ৰান্ধি খাবলৈ আমাৰ অসুবিধা হয় কাৰণ আমি শাক পাচলি কটাৰ পৰা ফল মূল কটাৰ পৰা কটাৰীৰ অনবৰতে ব্যৱহাৰ কৰি থাকো গতিকে ই অতিকৈ প্ৰয়োজনীয় এটা আমাৰ ঘৰুৱা আহিলা গতিকে ইয়াৰ ধনাত্মক গুণ বহুতেই আছে আৰু এতিয়া সাধাৰণতে আমাৰ অসমীয়া সমাজত বিয়া সভাত দৰা কইনাই কিমান দিনৰ কাৰণে হাতত কটাৰী এখন লৈ থাকে লৈ থাকিব লৈ থকাটো এটা পৰম্পৰা তাৰোপৰি মৃ কোনোবা বয়সস্থ মানুহৰ মৃত্যুত যিজনে মানে মৃতকৰ কৰ্মৰাশি কৰ্মখিনি কৰে তেওঁবিলাকেও সেই কাজ হোৱা লৈকে ধৰক হাতত এখন কটাৰী অনৰতে লৈ থাকে আৰু আমাৰ মহিলাসকলেও কেঁচুৱাত থকা সময়ত ক'ৰবালৈ গ'লে লগত এখন কটাৰী লৈ যায় গতিকে কটাৰীৰ মানে ব্যৱহাৰটো অতি বেছি আমাৰ অসমীয়া সমাজত বা আন সমাজতো কেনেধৰণৰ ব্যৱহাৰ সেইটো বিচাৰে মানে এটা দৰকাৰী বিচাৰ্যৰ বিষয় সকলো ক্ষেত্ৰতে কটাৰী সকলো সমাজতে ব প্ৰয়োজন হয় গতিকে ইয়াক মানে কোনো ক্ষেত্ৰতে আমি ইয়াৰ মানে এই ঋণাত্মক বা নুই কৰিব নোৱাৰো কটাৰীৰ ব্যৱহাৰক বা কটাৰীৰ যিটো আমাৰ কাৰণে প্ৰয়োজনীয় আহিলা আৰু ডাঙৰ সৰু ভেদে বিভিন্ন আকৃতিৰ বা বিভিন্ন ছাইজৰ বা বিভিন্ন ধাতুৰ নিৰ্মিত কটাৰী দেখিবলৈ পোৱা যায় আৰু বজাৰতো আপুনি বৰ সহজলভ্যভাৱে কটাৰী কিনিবলৈ পাব বা কমাৰশালত সাজিবলৈ অৰ্ডাৰ মতে নিজৰ জোখত সাজিবলৈ অৰ্ডাৰ দিব পাৰি